বৰ্তমান সকলো স্কুলতে খেলা ধূলাটো বাধ্যতামূলক কৰিব লাগে কাৰণ বৰ্তমান টেকন'লজিৰ যুগত শিশুসকলে মোবাইল ফোনতে ভিডিঅ' গেম বা অন্য চিত্ৰ নৃত্য বস্তুৰ লগতে জড়িত হৈ থাকে তাৰ ফলত শিশুসকলৰ জীৱনত মানসিক আৰু শাৰীৰিকভাৱে প্ৰভাৱ পৰিছে কাৰণ যেতিয়া শিশুসকলে মুকলিভাৱে খেলিব পাৰে তেতিয়া তেওঁলোকৰ মনত উৎসাহ আৰু আত্মবিশ্বাস আহি পৰে যে আৰু আমি ইয়াতকৈও ভালকৈ খেলিব পাৰিম সকলো খেলতে তাৰ লগতে সকলো খেলতে পাৰদর্শিতা দেখুৱাৰ ক্ষমতাও বাঢ়ি আহে আৰু তাৰ লগতে স্বাস্থ্যও ভালে থাকে লগতে চকুৰ দৃষ্টিশক্তিও প্ৰখৰ হৈ উঠে আৰু বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰে সেইকাৰণে সকলো শিশুৱে অলপমান সময় উলিয়াই হ'লেও খেলা ধূলা সদায় কৰিব লাগে আৰু সকলো স্কুলতে খেলা ধূলাটো সেইকাৰণেই বাধ্যতামূলক কৰিব লাগে